অঁ ভালনে অঁ ভাল ভাল হেৰি তোমালোকৰ সেইফালে যাম বুলি ভাবিছিলে ধেমাজি হেৰি কি কিবা কিবি পাতিছে ন আৰু অঁ অঁ অঁ অঁ বহুত অঁ বহুত দিন যোৱাও নাই বাৰু সেয়ে যাম বুলি ভাবিছোঁ তেতিয়া হয় নেকি

অঁ বিহু আহি আছে বাৰু আলিআইলিগাং আহিছে অঁ অঁ অঁ অঁ অঁ

যোৱাও নাই বহুদিন যাম বুলি ভাবিছোঁ বাৰু যাব লাগিব

নাই দেখা নাই দেখা

অঁ অঁ অঁ হয় অঁ অঁ

অঁ অঁ ঠিক আছে বাৰু নহ'লে ন অঁ যাব লাগিব যাব লাগিব অঁ অঁ অঁ

অঁ অঁ অঁ অঁ ঠিক আছে বাৰু